মোৰ মতে কিছুমান ব্যৱসায় বা কিছুমান ক্ষতিপূৰণ ক'ব গ'লে বহুতখিনি সমস্যা আহি পৰে কেতিয়াবা ক্ষতিপূৰণ হৈ যায় তাকে আৰু কিছুমান ব্যৱসায় কেতিয়াবা ধাৰ বাকী পশুপালন কিছুমানে হাঁহ কুকুৰা বাকীত নিয়ে তেতিয়াও মোক ক্ষতিপূৰণ হয় তাকে আৰু কিছুমান বেমাৰত মৰি গ'লেও মোৰ বহুতখিনি ক্ষতিপূৰণ মোৰ কেতিয়াবা দেখি পোৱা যায় সেইদৰে মই পশুপালন যত্ন কৰি থওঁ তাৰ তাতে আৰু কিছু ক্ষেত্ৰত ক্ষতিপূৰণ হৈ যায় হোৱাৰ বাবে

যত্ন লওঁ লওঁ যদিও আৰু ক্ষতিপূৰণৰ কিছুমান ক্ষেত্ৰত বাধা পৰি যায় সেই বাধা পৰাৰ বাবে মোৰ ক্ষতিপূৰণ হৈছে বুলি মই নিজকে ভাবি লওঁ